অঁ হেল্ল' অঁ মই হাই কোৰ্টত হেৰাই যোৱা নাই কোনোদিনাই আৰু হাই কোৰ্টত উভতি অহাৰ পথ বিচাৰি পালেনে হয় হাই কৰ্টত যাওঁতে যদি হেৰায়ো যাওঁ কেতিয়াবা মোৰ মই অচিনাকি ঠাই এখন পালোঁ ধৰ মই ঠাইখিনি চিনি নোপালোঁ তেতিয়া মই কি উপায় ল'ম তেতিয়া মই যাই যাই কিনে ধৰ চাইন বৰ্ডখন চাব লাগিব চাইন বৰ্ডখন পঢ়ি চাব লাগিব এইখিনি ঠাই কি পালোঁ আৰু মই দিশ নিয়ন্ত্ৰণ কৰিব কোনটো দিশত কোন ঠাই যাই কিনে ওলাম সেইটো মই চাবলৈ লাগিব আৰু ধৰ যদি তথাপিও মোৰ কনফিউজ থাকে তেতিয়া মই ৰাস্তাৰ ট্ৰেফিক পুলিচক সুধিব লাগিব ছাৰ কোনফালে যালে মোৰ ধৰ ঠাইখিনি মই নিয়ন্ত্ৰণ কৰি পাৰিম সেইখিনি কথা মই ডিছকাছ কৰি ল'ব লাগিব আৰু বিশেষকৈ আজিকালি যুগত ৰাস্তাৰ ঠাইবিলাকত চাইনবোৰ্ড মাৰাই থাকে কোনফালে যালে কোনটো ৰাস্তা পায় হয় তেনেকৈ মই মোৰ দিশ নিয়ন্ত্ৰণ কৰিব লাগিব মই মোৰ হেৰাই যোৱা পথটো মই বিচাৰি উলিয়াব লাগিব তেনেকৈ আজিকালিৰ যুগত সকলো ঠাইতে পুলিচ থাকে ট্ৰেফিক পুলিচ থাকে বা চাইনবোৰ্ড মাৰাই থাকে চাইনবোৰ্ডতে লিখা থাকে সকলো কোন ঠাই কি এড্ৰেছ সেইমতে মই মোৰ ঠাইখিনি হেৰাই গ'লেও মই তেনেকৈয়ে মোৰ ঠাইখিনি নিয়ন্ত্ৰণ কৰিবলৈ পাৰিম

অঁ ট্ৰেকত থাকোঁতে মই মোৰ সাৱধানতা অৱলম্বন কৰিব লাগিব যাই থাকোঁতে যাতে আগত যাতে কোনো ধৰণৰ চিচা লোহা নহয় বা শত্ৰু আহি থকা নাই ধৰ ধৰক শত্ৰু মানে কেনেকুৱা ধৰণৰ ধৰ আজিকালি যুগটোৱে হৈছে বেয়া যুগ সাৱধান হ'ব লাগে বহু ধৰণৰ ৰেপ কেছ হৈ থাকে বা বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত আজিৰ যুগত মানে বহুত সাৱধানতা হ'ব লাগে চ' আমি চাই চিন্তি ধৰক কোনটো পথে যালে ভাল হ'ব এইটো পথত কেনেকুৱা ধৰণৰ বদমাছ মানুহ আছে বা সেই ঠাইখিনি জংঘল ঠাই আমি সেইটো ঠাইৰে যাব নালাগিব বা আগত ধৰ কুকুৰ চুকুৰ থাকিলেও সেইটো ফুৰা সাৱধানতা হ'ব লাগিব সাৱধানতা হ'ব লাগিব সেই কুকুৰ থকা ঠাইদি আমি যাব নালাগিব আৰু ধৰ ৰাস্তাৰে যাওঁতেই আমি চাব লাগিব সেইটো পথ দেখিয়ে আমি চিনি পাব লাগিব সেই পথটো ভাল নে বেয়া সেই পথেৰে যালে আমাৰ সুবিধাজনক হয়নে নহয় নে আমি বিপদত পৰোঁ সেইখিনি আমি আগতেই সাৱধান হ'ব লাগিব নহ'লে আমি বিপদত পৰিব পাৰোঁ আজিকালি যুগত অকল ছোৱালীৰে নহয় ল'ৰাও সাৱধান হ'ব লাগে নহ'লে ধৰ বহুত ধৰণৰ বিপদ অৱলম্বন হ'ব পাৰে গতিকে নিজে নিজক বচাই ৰখাটো ভাল